এইটো বিশালত লাগিছেনে মই কালি কণ্টে'নাৰ কেইটামান আনিছিলো প্লাষ্টিক কণ্টে'নাৰ বাৰটামান হ'ব প্লাষ্টিক কণ্টে'নাৰকেইটা তাতে চাৰিটামান একদম বেয়া আহিছে ক'ৰবাত ফটা ক'ৰবাত বাকলি এ মানে মুখনিখন বেয়া কি কাৰণে এনেকুৱা বস্তুবোৰ দিছে আপোনালোকে আমিতো এইবোৰ এনেকুৱা বস্তু মানুহে সদাই ব্যৱহাৰ ব্যৱহাৰ কৰিলে ভাল নহয় নহয় ইমান বেয়া বস্তু দিছে আপোনালোকে এইটো মোক যি এনেকুৱা কৰিলে দেই বেলেগ মানুহ হোৱা হ'লে কিন্তু মানে থানাত এণ্ট্রি দি দিলেহেঁতেন আপোনালোকে এনকুৱা বস্তু নিদিব মানুহক মই ভাল বুলিহে আপোনাক মানে কৈছো বেলেগে আপোনালোকক কমপ্লেইন কৰি থানাত দি দিব কিন্তু এইবাৰ পৰা মানুহক বস্তু দিলে ভাল বস্তু দি পঠাব দেই মানুহৰ পইচা এনে অহা নাই কিন্তু সেইকাৰণে মই আপোনালোকক কৈছোঁ আৰু যাতে বেলেগক এনকুৱা বস্তু নিদিয়ে